এজন পৰ্যটকে বিশ্বনাথ ঘাট চাবলৈ গ'লে খৰচ হ'ব ধৰক এই নিজে গাড়ী লৈ গ'লে তাত পাঁচশ টকা খৰচ হ'ব আৰু তাতটো মন্দিৰতো দান বৰঙণি আছেই দান বৰঙণিত আপোনাৰ একাৱন্ন টকা তাৰ পিছত তাত যদি সিটো পাৰে যাবলগা হয় তাত এজনৰ পঞ্চাছ টকাকৈ দিব লাগিব নাৱত তাৰ পিছত তাত চা তাৰ ভিতৰত যি আছে চাবলৈ গ'লে তাতো তেনেকৈ ত্ৰিছ চল্লিছ টকাকেই দিব লাগে যদি আৰু যদি টেম্পুত যোৱা যায় আমাৰ ইয়াৰ পৰা চাৰিআলিলৈ লাগিব বিছ টকা চাৰিআলিৰ পৰা আকৌ বিশ্বনাথ ঘাটলৈ লাগিব বিছ টকা চল্লিছ টকা তাৰ পিছত আকৌ তাত নি দান বৰঙণিখিনি দিবই লাগিব মানে চাবলৈ গ'লে তাত হেজাৰ টকা খৰচ হয় আৰু